হেল্ল' অ' মোক চিনি পাইছে নাই এ কালি যে আপোনালোকৰ তাৰপৰা দোকানৰ পৰা মই যে বাল্ব দুটা আনিছিলো যে তাৰে কি এটা যে ফিউজে হৈ থাকিলে বস্তুটো এদিনো থাকিবই নাপালে আপুনিতো এবছৰ গেৰাণ্টি দিছিলে পইচা দি আনিছো ন পইচা বিনিময়তহে আপুনি বস্তুটো দিছে ফ্ৰীতে বস্তুটো দিয়া নাই ন ন আপোনালোকৰ যদি গেৰাণ্টিয়ে নাথাকে তেন্তে এবছৰ গেৰাণ্টি কেনেকৈ দিছে এতিয়াতো পইচাটোতো মোৰ এনেই অহা নাছিলে ন এতিয়া চাৰিশ পাঁচশ টকা এটা মোৰ যে এনেই গ'ল বৰবাদ না বস্তু ভাল ৰাখিব প্ৰডাক্ট ভাল ৰাখিব বাৰু হ'ব ৰাখিছো অ' হ'ব হ'ব